হেল্ল' আণ্টি ফোন কৰিছিলে নেকি অঁ যাম যাম নাযাম াকৌ কওকচোন কেতিয়া যাব অঁ অঁ পৰহিলৈ নহ্ কেইটালৈ চাবনো আন্টি অঁ অঁ অঁ অঁ ৰাতিপুৱা কেইটামান বজাত হয় হয় সুবিধা হ'ব গ'লে অঁ ৰাতিপুৱাতো আপুনি গমেই পাই নহ্ আন্টি মইতো দেৰিকৈ উঠো বাৰু সোনকালে উঠিম বাৰু সেইটো কথা নাই কিন্তু কে কেইটা আপুনিয়ে কওক মই উঠিম দিয়ক উঠিম হা হ'ব হ'ব তেতিয়াহ'লে আঠটা বজাত মই ৰেডি হৈ ল'ম অঁ অঁ অঁ

অঁ অঁ অঁ অঁ আমি কোনে কোনে যাম অঁ আচ্ছা অঁ অঁ তিনিজনে নহ্ আচ্ছা আৰু কোনো নাযায় নহ্ অঁ অঁ

হয় হয় হয় একদম ৰাতিপুৱাৰ সময়খিনি হয় ৰাতিপুৱাৰ সময়খিনিতে মানে তেতিয়া খা খা মানে নোখোৱাকৈ গৈ কেনে পূজা কৰি কিনে আহি কিনে তেতিয়া ভাল আৰু তেন্তে তেনেকৈ যাম আৰু পৰহি ৰেডি হ'ম অঁ অঁ অঁ অঁ মুক্তি বাক মই ফোন কৰিম ৰ'ব এতিয়াই আৰু এনেই তেনেকুৱা পোৱা নাই মইতো যা যাবনে নাযাব মই চিয়'ৰ হোৱা নাছিলোঁ নহ্ ত' এনেই কোনেও কোৱাও নাই এনেকৈ আমি তিনিটাই যাম বৰ্তমান যদি কোনোবা যায় মই মা আপোনাক কৈ দিম এনেই অসুবিধাটো নহয় নহ্ কোনোবা যদি যায় অঁ অঁ আৰু তাৰে আমি ডাইৰেক্টলি মানে সেই মন্দিৰৰ পৰা ইয়াতে আহিম নে ক'ৰবাত বেলেগত যাম নাই নাই নাই নাই আহিলে মানে কি হয় আজৰি হৈ থাকিব পাৰিম আৰু গোটেই দিনটো অ' আচ্ছা আচ্ছা হয়

অঁঁ অঁ আচ্ছা আচ্ছা অঁ মই আজি প্ৰথম গম পালোঁ আৰু অঁ হয় হয় হ'ব পাৰে ঠিকে কৈছে মই গম পালোঁ ভালকৈ ঠিক আছে এতিয়া আমি অঁ আমি ওলাম তেন্তে আন্টি হ'ব নহ্ ঠিক আছে ত' পৰহি ৰাতিপুৱা আঠটাত একদম ৰেডি হৈ থাকিম ঠিক আছে তেন্তে বাই